ৰন্ধাৰ আগত সদায় বাচন বৰ্তনবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ল'ব লাগে আৰু ৰন্ধাৰ আগত ঈশ্বৰৰ নাম লৈ আপুনি যিকোনো ব্যঞ্জন বা যিকোনো খাদ্য আদি প্ৰস্তুত কৰিব পাৰে আৰু ৰন্ধাৰ আগত পাচলি কাটি নিজৰ মন পচন্দৰ পাচলি কাটি মচলা আদি পিচি প্ৰস্তুত যোগাৰ কৰি ল'ব লাগে ৰন্ধাৰ আগত সকলো ধৰণৰ বস্তু বনাবলৈ মনটো মনস্ক বস্তু বনাবৰ কাৰণে মনটো স্থিৰ কৰি সেই ৰন্ধন প্ৰণালীত মনোনীত মনটো মনোনীত কৰিব লাগে আৰু তেনেকৈ বনাব লাগে তেনেকৈ বনালে প্ৰত্যেকটো বস্তুৱে খাই ভাল লাগে সদায় ঈশ্বৰৰ নাম লৈ বস্তু বনালে বস্তুটো খাই ভাল লাগে আৰু বস্তুটো বনাবলৈও মন যায় আৰু কোনটোৰ পিছত কোনটো বনাম সেইটো মনলৈ আহি থাকে আৰু বস্তুটো বনা বনোৱাৰ সময়ত কেনেকৈ বস্তুটো বনালে খাবলৈ ভাল হ'ব সেইখিনি নিজেই নিজৰ মনতে প্ৰস্তুত কৰি ল'ব লাগে যিখিনি আহাৰ আমি খাওঁ সেইখিনি ভালদৰে বনালে সেইখিনি পুষ্টিকৰ আহাৰ হৈ পৰে সেই আহাৰেই আমাৰ শৰীৰলৈ যাব শৰীৰত গৈ এটোপাল এটোপাল সেই খাদ্যই গৈ তেজ হ'বগৈ সেই তেজেই আমাৰ ভাল চিন্তা ভাল কৰ ভাল কৰ্ম কৰিবলৈ সদায় সাহস যোগাব